অ হেল্ল' অ বাইদেউ অ পাব পাব ক'ত যাব আপুনি অ কাকপথাৰ ন' অ কেইজন আছে মানুহ অ হয় হয় মই ইয়াৰে হয় মানে তিনিচুকীয়াৰে হয় তো কি বুলি কয় এ মোৰ লগত যাব হ'লে মানে তোমাৰ ট্ৰেইন ষ্টেশ্যনৰ পৰা বাছ ষ্টেশ্যনলৈ আপোনাৰ চল্লিছ টকা পৰিব অ কাক লৈকে আপোনাৰ সাতশ আঠশ মান পৰিব আৰু অ অলপ দূৰ আছে দূৰ আছে অ আমাৰ তিনিচুকীয়াৰ পৰা তোমাৰ এই কি বুলি কয় তিনি চাৰি ঘণ্টামান হ'ব অ অ ঠিক আছে বাৰু মই গৈ আছোঁ হা অ অ ঠিক আছে